ভাৰতীয় কলা সাহিত্য বিজ্ঞানত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসম প্ৰদেশখনৰ ভূমিকা অতি লক্ষণীয় বিভিন্ন অসমীয়া ভাৰতীয় সংস্কৃতিত অসমীয়াই অসমীয়া তথা অসম প্ৰদেশখনে এক বিৰূপ এক বিৰল প্ৰভাৱ দিয়া প্ৰভাৱ অসমীয়া অসমীয়াৰ এক বিৰূপ বিৰল প্ৰভাৱ পৰিলক্ষিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি বৰ মহাপুৰুষ জনাৰ বৰগীতকে প্ৰমুখ্য় কৰি ভাওনা সংস্কৃতিৰ জৰিয়তে ভাৰতীয় সংস্কৃতিৰ পথাৰখনত অসমীয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছে ভাওনাকে আদি কৰি অসমীয়া মুখা যিটো মুখা বিশ্ব দৰবাৰত অসমীয়াই হিচাপে প্ৰতিষ্ঠিত প্ৰতিষ্ঠিত হৈছে এই ক্ষেত্ৰত মাজুলীৰ সত্ৰ নগৰী মাজুলীত হেম মাজুলীৰ চামগুৰি সত্ৰত মুখাৰ বাবে পৃথিৱীৰ বিখ্যাত এই মুখাক এক ৰাষ্ট্ৰীয় দৰবাৰ প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত হেমচন্দ্ৰ গোস্বামী প্ৰভু ঈশ্বৰৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পৰিলক্ষিত হৈছে চামগুৰি সত্ৰখনৰ এই মুখা শিল্পৰ জৰিয়তে বিশ্ব দৰবাৰত অসমৰ এক বিশ্ব দৰবাৰত মাজুলী তথা অসমৰ এক উল্লে উল্লেখীয় স্থান দিয়াৰ ক্ষেত্ৰত এই মহা ভাওনা মুখাশিল্পই গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিলক্ষিত হৈছে ইয়াৰ উপৰিও অসমীয়া সাহিত্য অ অসমীয়াৰ নৃত্য সংগীত জগতৰ ক্ষেত্ৰতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱজনাৰ অমৰ সৃষ্টি বৰগীতৰ জৰিয়তে এক ভাৰতীয় সংস্কৃতিত এক বিৰল প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে দুহেজাৰ অসমীয়া সাহিত্য সংস্কৃতি বিশ্ব দৰবাৰৰ ক্ষেত্ৰত প্ৰতিষ্ঠা কৰাৰ উদেশ্যে দুহেজাৰ দুহেজাৰ চনত অসমৰ শাস্ত্ৰীয় ভাৰতীয় ধ্ৰুপদী নৃত্যসমূহৰ ভিতৰত অসমীয়া অসমীয়াৰ অসমৰ স্বাভিমান তথা অসমৰ নৃত্য সত্য সত্ৰীয়া নৃত্য এই ধ্ৰুপদী ভাৰতৰ আঠটা ধ্ৰুপদী নৃত্যৰ ভিতৰত অন্যতম এটা এই ক্ষেত্ৰত অসমৰ জনগোষ্ঠীয় অসমৰ লোকসকলৰ এক ভূমিকা মন কৰিবলগীয়া ইয়াৰ উপৰিও অসমীয়া বিহু নৃত্য যিটো ৰাষ্ট্ৰীয় দৰবাৰত এক ৰাষ্ট্ৰীয় দৰবাৰত আমি বিহু নৃত্যৰ জৰিয়তে আমি নিজকে গৌৰাম আমি অসমীয়া হিচাপে নিজকে গৌৰৱান্বিত কৰোঁ এই ক্ষেত্ৰত আমাৰ ৰাজ্যিক চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰখনেও যথেষ্টপূৰ্ণ গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা গৈছে দুহেজাৰ বিগতবৰ্ষত বহাগ বিহুৰ আমাৰ ৰঙালী বিহুৰ দিনাখনি সৰুসজাই ফিল্ডত এক বিহু নৃত্যৰ এক ৰাষ্ট্ৰীয় পৰ্য্য়ায়ৰ অভিলেখ গ্ৰহণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে এনেদৰেই অসমীয়া ক্ষেত্ৰ অসমীয়া সংস্কৃতিক ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ইয়াৰ উপৰিও আমি যদি মন কৰোঁ অসমৰ অসমীয়া ভাষা হিচাপে অসমীয়া ভাষাৰ ক্ষেত্ৰতো অসমীয়া ভাষাক এতিয়া ভাৰতৰ বৰ্তমান ছটা ধ্ৰুপদী ভাষাৰ ভিতৰত অন্যতম ইয়াৰ উপৰিও আমি বিজ্ঞানৰ ক্ষেত্ৰখনলৈ যাওঁ শ্ৰীমন্ত শংকৰদেৱৰ পৰাই অসমৰ শংকৰদেৱৰ আগৰে পৰা অসমত ভাৰতৰ বিজ্ঞান ক্ষেত্ৰত অসমীয়াৰ প্ৰভাৱ মন কৰিবলগীয়া অসমীয়া বিজ্ঞানী বুলি ক'লে আমি যতীন্দ্ৰনাথ গোস্বামীদেৱৰ জিতেন্দ্ৰনাথ গোস্বামীদেৱৰ কথা ক'ব পাৰোঁ ইয়াৰ উপৰিও অসমৰ যিখন চন্দ্ৰয়ান টুত স্বয়ন দত্ত এক বিজ্ঞানী স্বয়ন দত্তই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু সৌৰহ সৌৰহ আদিত্য় এলন সৌৰৰ যি সৌৰ কেন্দ্ৰিক অধ্যয়নৰ বাবে ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা যিখন এৰনটিকেল কাৰ্ভ তাতো অসমৰ অসমৰ অসমৰ অচন্যা শৰ্মা অচন্য শৰ্মা বাইদেউৱে এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰা পৰিলক এক গুৰুত্বপূৰ্ণ ভূমিকা এই ক্ষেত্ৰত আছে ইয়াৰোপৰিও অসমৰ বৈজ্ঞানিক পথাৰখনত অসমৰ তথা অসমীয়া দপদপনি আগৰে পৰা আছিল আছে আৰু ভৱিষ্যতলৈও থাকিব বুলি আমি দৃঢ় বিশ্বাসী অসমীয়া সাহিত্য অসমীয়াই নিজৰ সাহিত্য কলা কৌশলীৰ জৰিয়তে বিশ্ব দৰবাৰত ভাৰতীয়ক চিনাকী কৰাৰ ক্ষেত্ৰত কোনোদিনে থমকি ৰোৱা নাই এইক্ষেত্ৰত অসমীয়া সদায় আগত আছিল আছে আৰু ভৱিষ্যতেও থাকিব বুলি আমি এজন অসমীয়া হিচাপে গৌৰৱান্বিত